আপোনাৰ ওচৰৰ সমাজখনত যেনে ধৰি লওক সকাম বিয়া আদি বিভিন্ন ধৰণৰ মাংগলিক অনুষ্ঠানসমূহত আপোনাৰ ভূমিকাৰ বিষয়ে কিছু অভিজ্ঞতা আমাক জনাব পাৰিব নেকি হয় মই এতিয়া বৰ্তমান মোৰ গাঁওখনত মই প্ৰথম মই বয়সস্থ হিচাপে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাওঁ সকামে নিকামে সকলো ক্ষেত্ৰতে মই শৰাই সজোৱা সকামবিলাকত আই যেনেকে আই আই নামত বিশেষকৈ আই সকামত নাম গোন দিয়া আৰু আৰু নিয়ম নীতিখিনি কেনেকে কৰিব লাগে ৰাইজক সেইখিনি দেখুওৱা আৰু প্ৰথম কথা হ'ল মই যেনেকে সমাজখনলৈৈ আগবাঢ়ি গ'লেহে মোৰ গাঁৱৰ মানুহখিনি প্ৰায় মোৰ পৰা যাবলে সাহস পায় এনেকুৱাখিনিকে মই এতিয়া বৰ্তমান গাঁওখনৰ সমাজত তেনেকে আগবঢ়াই নি আছোঁ আৰু আমাৰ সেই নামঘৰলৈও গ'লে মোৰ ময়ে মানুহখিনি আগৰণুৱা হিচাপে মাতি নিব লাগে আৰু কৰ্মখিনিত মই যেনেকে কৰিব লাগে তেনেকে মই তেওঁলোকক কথা দিব লাগে আৰু মই কোৱা মতে তেওঁলোকে কৰে আৰু বাকী যিখিনি নিয়ম কাৰণৰ কথা প্ৰায়ে সমাজখনত ময়ে বৰ্তমান কৰি আছোঁ বিয়া সবাহটো ঠিক তেনেকুৱাই মোৰ যথেষ্ট বয়স হৈছে যদিও মই সৰু সৰু মোৰ পাছৰ মানুহখিনিকো মই অকমান আগভাগটো লৈ দিলেহে তেওঁলোকে আগবাঢ়ি যাবলৈ সুবিধা পায় আৰু যিকোনো কথাতে সৰুৰে পৰা ডাঙৰলৈকে বিশেষকৈ বাৰু সেইখিনি গৌৰৱ হিচাপে মই কোৱা নাই মোৰ মোৰ পৰামৰ্শ লৈহে সমাজখনৰ নীতি নিয়ম আৰু কৰ্মবিলাক কৰি থাকে তেনেকেই এতিয়া বৰ্তমান গাঁওখন চলাই আছোঁ আৰু তেনেকেই আৰু তেনেকে প্ৰায় যিমানকেইদিন থাকোঁ আৰু মই তেনেকেই ৰাইজখনৰ লগতে সহযোগ কৰি ৰাইজখনকো তেনেকে কিছুমান মোৰ আদৰ্শ হিচাপে দি যাব পাৰিলে ভাল পাওঁ আৰু ময়ো কিছুমান আদৰ্শনীয় হৈ নামঘৰে চামঘৰে কিবা যদি ৰাইখনৰ মাজত থৈ যাব পাৰোঁ সেইটো মোৰ ফালৰ পৰা মই গৌৰৱ বুলি ভাবোঁ